অ'ৰা অলক ক'ত আছা ঘৰতে নেকি আজি ৰাতি ডি ডিউটি নাই আজি ডিউটি নাই নে কি আবেলি ফ্ৰী আছা যদি ফ্ৰী আছা ওলাই যাওঁ ব'লা এই এনেই ইভিনিং ৱাকত যাওঁ এইযে দেবাংগী গাৰ্ডেন নতুনকৈ যে আমাৰ খুলিছে এই যে লাওখোৱা ৰ'ড চিনি পোৱা নে নাই লাওখোৱা ৰ'ডৰ সেই ওচৰতে তাত তোমাৰ বাৰ্থডে পাৰ্টি চাৰ্টি পাৰ্টি এইবিলাক চব হয় বোলে মইতো আজিলৈকে গৈ পোৱা নাই মই বহুতৰ মুখত শুনিছোহে বোলো আজি এপাক যাওঁ নতুনকৈ অঁ বেছি দিন হোৱা নাই বোলে মানে মইয়ো সঠিককৈ গম নাপাওঁ মই বোলো আজি ইমান শুনি আছো মানুহৰ মুখত বোলো এপাক গৈ আহোঁগৈ নেকি বোলো অলক আছে যদি তাকো ফোন এটা কৰো যাবা নেকি কোৱা আৰু কাৰোবাক ল'বা নেকি আমাৰ নৱহঁতক কওঁ নেকি অঁ সিহঁতৰো ওচৰতে ঘৰ যেতিয়া ক'ব পাৰি ঠিক আছে অঁ তুমি তেনেহ'লে ইহঁতক কৈ দিবা কেইটামানত যাওঁ চাৰিটা চাৰে চাৰিটামানত যাওঁ অঁ সেইটো হয় বাৰু ঠিক আছে তেনেহ'লে আমি চাৰে পাঁচটা চাৰে পাঁচটা অঁ তুমি তেনে ইহঁতক ফোন কৰি সিহঁতক মতাৰ দায়িত্বটো তোমাৰ আৰু মই ফোন নকৰোঁ আৰু ঠিক আছে কিনো হয় বোলো বহুত মুখত শুনি আছো ইহঁতৰ দেৱাংগী গাৰ্ডেন বোলো এবাৰ চাই আহোচোন ঠিক আছে বাৰু তেনেহ'লে দিয়া মই তোমাক চাৰে পাঁচটা বজাত ফোন কৰিম ওলাই তুমি ওলাই আহিবা ঘৰৰ পৰা বাহিৰত